হেল্ল' কোনে ক'লে অঁ কোন বুলকণ বুলকণনে অঁ কচোন কি হ'ল অঁ ক কি হ'ল ক'ত সোনাই বিলত এতিয়া তই মাছ মাৰিবলৈ যাব ওলাব মন কৰিলি নেকি জেং আছে মানে তই নিজে মাৰিবি গৈনে কোনোবাই মাৰিব

হয় নেকি তাত এই সোনাইত নামিব পাৰিবি মই কিন্তু বামতে থাকিম দেই তই যদি অঁ মই তোৰ মাছ ধৰিব পাৰিম আৰু তই যদি নাম নামিবি আৰু এই অকল পলহৰে পলহৰে নহ'ব নহয় সোনাইত পলহ কেনেকৈ মাৰিবি জাল ল অঁ জাল ল আৰু আৰু কোনোবা যাব ভোগেশ্বৰো যাব অশোককো ল আমাৰ সেই ভাগৱতী বাবুকো মাত দে ভাগৱতী বাবুকো ল এটাইকেইটাই যাওঁ দে আটাইকেইটা গ'লে ভাল তাতে সেই কৰিবি ঐ বুইছ হেৰি কেৰাহী এটাই ডেক্সী এটাই লৈ ল'বি চাউলকেইটামানো তাতে মাছ বনাই খাই আহিম আৰু

অঁ তেনেকে তেনেকে কয় আৰু কিমান সময়ত যাবি অঁ অঁ অঁ অঁ অঁ হেল্ল' এ তই একো কোৱা নাই দেখোন তই মনে মনে থাকিলি তাকেতো মোৰ চাইকেলখন অকণমান বেয়া হৈ আছে তই দেখিছই নেকি মোৰ চাইকেলখনৰ আগচকাটো অলপ বেয়া হাঁ চাইকেলৰ আগচকাটো মই অকণমান টানি কুটি লৈছো বাৰু যদি যাৱ বাৰু সোনকালে ওলাবি যাম দে অঁ অঁ অঁ অঁ অঁ ঠিকে আছে দে হেৰি কৰিবি সেই গেটবাৰী এল পি স্কুলৰ ওচৰতে ৰৈ থাকিবি এটাইকেইটাই লগ হৈ এইফালে যামগৈ অঁ হ'ব